এইয়া মই তিনিখুঁটিৰ পৰা কৈছোঁ পুতু মাছ বেপাৰী হয় নে মিজিকা

মাছ কেই মাছ লাগিছিলে কি কি মাছ আছে বা অঁ তাকে লাগিছিলে কাইলৈ ৰাতিপুৱা নটামান বজাত চন্দা মাছ এক কেজিমান পামনে কেজি কিমান চন্দা মাছৰ

অঁ এক কেজিতকৈ অকণ বেছি কাইলৈ ৰাতিপুৱা নটা বজাত

লৈ আহিব হ'ব দিয়া